হেল্ল' মোৰ শ্বিলঙত মিউজিক মিউজিক কম্পিটিশচন আছিল তাতে মোৰ লগৰ গোটেই বন্ধুবিলাকে যাবৰ কাৰণে বিছ তাৰিখে টিকেট ৰেডি কৰিলোঁ কিন্তু দুৰ্ভাগ্যজনক মোৰতো বেমাৰ মোৰতো যোৱা নহ'ব সেইকাৰণে মোৰ টিকেট এটা কেঞ্চেল কৰিবৰ কাৰণে অলপ সহায় কৰিব লাগছিল মোৰ গোটেই ডকুমেণ্টছবিলাক আই কাৰ্ড চাই কাৰ্ড চববিলাক আছে আপুনি অলপ সহায় কৰি দিব লাগে